এজন আৰ্টিষ্ট বুলি ক'লে সাধাৰণতে এডাল পেঞ্চিল আৰু এডাল ৰবৰে দি আৰ্ট কৰিব নোৱাৰে যদি তেওঁ বিশেষভাৱে এজন আৰ্টিষ্ট হয় তেওঁক বহুতো বস্তুৰ দৰকাৰ হয় তাৰ যিবিলাক পেঞ্চিল থাকে স্কেটছ কৰিব পৰা ৰবৰ ছেদিং কৰা পেঞ্চিল সেইবোৰৰ এক্সুৱেলি দাম বহুত হয় আৰু যিবোৰ কিছুমান দুখীয়া মানুহৰ বাবে ল'বলৈ সমস্যা হৈ পৰে আৰু আৰু সেই ধৰণৰ সমস্যা মোৰো আহি পৰিছিলে বহুতো দামী দামী ৰং পেঞ্চিল

অইল পেইণ্টিং কালাৰ স্কেটছ্ ব'ৰ্ড এইসমূহ ল'ব পৰা নাছিলোঁ ঘৰৰ পৰাও তেনে ধৰণৰ কোনো সুবিধা পোৱা নাছিলোঁ সেইদৰে মোৰ বহুত অসুবিধা হৈ গৈছিলে কেনেকৈ আৰ্ট কৰিম কিছুমান ভাল লগা আৰ্টবিলাক মনতে ভাৱি থকা হয় এইটো কৰিম সেইটো কৰিম কিন্তু আৰ্ট কৰা সঁজুলীবোৰ অভাৱৰ বাবে কিছুমান আৰ্ট কৰিব নোৱাৰোঁ